প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটোৰ প্ৰথম কথা হ'ল কি বানানৰ সলনি হৈছে যিহেতু লিখিবৰ কাৰণে ইণ্টাৰনেটত যিটো বানান হয় বানানৰ শব্দ গাথনি যিটো হয় সেইটোৰ সলনি হৈছে ইয়াৰ লগে লগে নতুনকৈ কিছুমান শব্দ ইয়াত বিশেষত ইংৰাজী শব্দ ইয়াৰপৰা সোমাইছে যি আমাৰ অসমীয়া ভাষাটোৰ যি পুৰণা সৌস্তভ আৰু সৌন্দৰ্য্য সেইটোত অলপ ব্যাঘাত জন্মে ভাষা হ'ল এটা নদীৰ দৰে বৈ থকা বস্তু ইয়াত সময়ৰ লগে লগে সময়ৰ সুতত নতুন নতুন শব্দৰ সংযোজন হয় বিশেসত এতিয়া আমি দেখা ইংৰাজী ভাষাতেই প্ৰায় দহ হাজাৰমান বিদেশী ভাষা আছে বিদেশী শব্দ আছে ঠিক তেনেকুৱাকৈ অসমীয়া ভাষাটো বিদেশী শব্দ সোমাইছে কিন্তু বিদেশী শব্দ সোমালেও ইয়াৰ সৱলীকৰণ যিবিলাক অসমীয়াৰ প্ৰতিশব্দ আছে সেইবোৰ ব্যৱহাৰে অসমীয়া ভাষাটোৰ সৌস্তভ আৰু বেছিকৈ বঢ়াব বুলি মই জানোঁ কিন্তু দুৰ্ভাগ্য কথাটো হ'ল কি বহুতো মানুহে আমাৰ অসমীয়া শব্দৰ প্ৰতিশব্দ হিচাপে ইংৰাজী ভাষাৰ শব্দ অতি সহজতে ব্যৱহাৰ কৰে আৰু কথন ভংগীত ইয়াৰ প্ৰয়োগ হোৱা দেখা গৈছে গতিকে এতিয়া প্ৰযুক্তিৰ ক্ষেত্ৰত যিবিলাক বৈয়াকৰণীক বা শাব্দিক যিবিলাক তৰ্য্যমা কৰিব পৰা শব্দ সেইবিলাককো অসমীয়া ভাষালৈ মানুহে অনুবাদ কৰি ব্যৱহাৰ নকৰা হৈছে ইংৰাজী শব্দবিলাককে প্ৰতিশব্দ হিচাপে লৈ লৈছে আচলতে ইয়াৰ অসমীয়া শব্দ বহুতো আছে আৰু সেইখিনি ব্যৱহাৰ কৰিলেই অসমীয়া ভাষাটো আৰু বেছি ধনী হ'ব প্ৰচলিত হ'ব আৰু নিজৰ ভাষাৰ যিটো নিজস্বতা এই নিজস্বতা বজাই থাকিব বুলি মই ভাবোঁ